খাল আমি মই ভাল পোৱা খেল লুডু লুডু খেলটো খুবেই আমোদজনক সাপৰ মুখত পৰিলে পিছে মনটো বেয়া লাগি যায় আকৌ জখলাত জখলাত উঠিব পাৰিলে খুব ভাল লাগে আনন্দৰে খেলিব পাৰোঁ